কামৰূপ মহানগৰ জিলাত অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ আগতকৈ বহুতো তেনেকুৱা উদ্যেগ ব্যৱসায় বৰ্তমান আহি পৰিছে তাৰে ভিতৰত আপুনি ক'বলৈ গ'লে গাড়ীৰ ব্যৱসায় আপোনাৰ ৰেষ্টোৰেন্ট ধাবা ইত্যাদি প্ৰেছ পানীৰ ফেক্টৰী বহুতো এনেকুৱা দোকান গেলামাল দোকান আগতকৈ উন্নতমানৰ উন্নতমানলৈ পৰিৱৰ্তন হৈছে তাত ক'বলৈ গ'লে আপোনোৰ এইবোৰৰ কাৰণে বহুতো অসুবিধাও হৈছে আগতকৈ যিহেতু আমাৰ অঞ্চলত বহুতো তেনেকুৱা মানুহ আছে য'ত চাকৰি নাই বহুতৰে তেওঁলোকে এইবোৰত কাম কৰি অথবা দোকান চলাই দোকানখন নিজৰ ফালৰ পৰা দোকান এখন দি উদ্যোগত উদ্য়োগবোৰত কাম কৰি প্ৰেছবোৰত কাম কৰি গাড়ী চলাই নিজৰ ঘৰ পৰিয়াল পোহি পালি আছে